মই আজিলৈকে কোনো গোটৰ সৈতে ৰাণিং ক্লাবত যোগদান কৰা নাই আৰু গতিকে অভিজ্ঞতাও মই সেইদৰে বৰ্ণনা কৰিবলৈ হ'লে অ অজ্ঞ

তেনেদৰে গোটৰ সৈতে ৰাণিং কৰিবলৈ মোৰ মন আছে সুবিধা পালে নিশ্চয় কৰিম কাৰণ অকলে অকলে দৌৰা আৰু গোটত দৌৰা এটা বেলেগ এটা অভিজ্ঞতা হ'বই সেই অভিজ্ঞতা সংগ্ৰহ কৰা মোৰ মন আছে